যিহেতু বৰ্তমান অৱস্থাত খেলা ধূলা এক অতি অতি মানে ধৰি লওক আপোনাৰ এনেকুৱা হৈছে যে এই খেলা ধূলাটো বহুতৰ কাৰণে বহুত বেছি প্ৰয়োজন হৈ পৰিছে মই এগৰাকী ছাত্ৰী মই কোনো ধৰণৰ খেলৰ বিষয়ে নাজানোঁ তাৰ বাদে মই বিভিন্ন ধৰণৰ খেল আজিলৈকে সম্ভৱ মই খেলিও পোৱা নাই মাত্ৰ খেলিছোঁ অকল কাবাডী বেডমিণ্টন এনেধৰণৰ খেলসমূহহে খেলিছোঁ মই যিহেতু বৰ্তমান অৱস্থাত ছোৱালীয়ে হওক বা ল'ৰাই হওক খেলা ধূলাৰ প্ৰতি আগ্ৰহী থাকিব লাগে কিয়নো এই সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ধৰণৰ খেলুৱৈ ওলাইছে যেনেদৰে আমি চাব পাৰোঁ যে হীমা দাস হীমা দাস এগৰাকী এগৰাকী মধ্যবিত্ত ঘৰৰ ছোৱালী নহয় জানো সেই মধ্যবিত্ত ঘৰৰ ছোৱালীজনীয়ে ইমান এটা ডাঙৰ পদত তাই আজি কাম কৰিব পাৰিছে হয়নে কিয় পাৰিছে কাৰণ তেওঁ খেলা ধূলাৰ প্ৰতি আগ্ৰহী আছিলে কিন্তু যেতিয়াৰ পৰাই আমাৰ নতুন এটা প্ৰজন্মৰ সৃষ্টি হৈছে যেতিয়াৰ পৰাই মোবাইল ফোনৰ ব্যৱহাৰবোৰ বেছিকৈ হৈছে তেতিয়াৰ পৰাই ল'ৰা ছোৱালীবিলাকে জন্মৰ পৰাইতো মোবাইল চায়েই আৰু জন্মৰ পাছত তেওঁলোকে যেতিয়া বিদ্যালয়লৈ যায় সেই বিদ্যালয়লৈ যোৱাৰ পাছতো তেওঁলোকে ঘৰত আহি খেলা ধূলা বোলা বস্তুটো নকৰে তেওঁলোকে কেৱল মাকৰ পৰা ফোনটো লৈ বা বাপেকৰ পৰা ফোনটো লৈ ফোনটো লৈ পিনে কেৱল মাত্ৰ গেম খেলে মাত্ৰ গেম খেলে যিটো গেম এটা মোবাইলৰ ভিতৰত থাকে সেই গেমটো কেতিয়াও এখন মঞ্চত খেলিবলৈ নিদিয়ে হয়নে আৰু সেই খেলিবলৈ নিদিয়াৰ ফলত তেওঁলোকে সেই গেমটো কেৱল কম্পিউটাৰ লেপটপ বা মোবাইলতে খেলি পিনে তাতে সামৰণি মাৰি থৈ দিয়ে আৰু সেই খেলটো তেওঁলোকে অনলাইনত খেলে তেওঁলোকৰ অকল হাতৰ দুটা আঙুলিৰহে প্ৰয়োজন হয় বাকী তেওঁলোকৰ হাত ভৰিৰ একো প্ৰয়োজন নাই হয়নে কিন্তু খেল হৈছে এক প্ৰকাৰৰ এক প্ৰকাৰৰ এটা এনেকুৱাও ধৰণৰ বস্তু যাৰ জৰিয়তে আপোনাৰ শৰীৰ নিয়ন্ত্ৰণ বহুত ধুনীয়াকৈ হৈ থাকে আপুনি ৰাতিপুৱা উঠি দৌৰিব সন্ধিয়া দৌৰিব তাৰপাছতে আপুনি ৰাতি হোৱাৰ সময়ত যেনেদৰে নাইট ৱাক কৰে তেনেকৈ কৰিলে আপোনাৰ শৰীৰ একেবাৰে ভাল হৈ থাকে এইটো বহুত ধৰণৰ ডক্টৰেও কয় বহুত ধৰণৰ মানুহেও কয় যে খেলা ধূলা আমাৰ শৰীৰৰ বাবে এক প্ৰয়োজনীয় বস্তু খেলা ধূলাৰ বাদ দি মানুহে বৰ্তমান অৱস্থাত বিভিন্ন ধৰণৰ কাম কৰিছে যেনেধৰণে তেওঁলোকে অকল